মই আপোনালোকৰ কোম্পানীৰ পৰা এই এটা কুৰ্তি অৰ্ডাৰ কৰিছিলোঁ কিন্তু যিটো কালাৰটো বিৰাট বেয়া এনেকুৱা বস্তু মানুহক দিব নালাগে কাৰণ আমি অৰ্ডাৰ কৰিছোঁ ভাল বস্তু পালে ভাল লাগে ভৱিষ্যতে আৰু এনেকুৱা বস্তু নিদিব